সৰুতে বাছত উঠিছিলোঁ আৰু উঠোতে বাছত উঠিবলৈ কিছুমান আমাৰ তেতিয়া সেই টাইমত বাছত সৰুতে আমাৰ ৰাস্তা পদূলি বেয়া আছিলে বাছত গ'লে বাছখন ধৰি লওক ক্ৰচিং কৰোঁতেও বহুত বাগৰিব যেনেই লাগিছিলে ৰাস্তাবিলাক বহুত বেয়া আছিলে এতিয়া ৰাস্তা উন্নতেই হ উন্নত হ'ল গতিকেই আগৰ নিচিনা নহয় আৰু আমি সেই সৰুতে বাছত উঠি যাওঁতে খুব বমি হৈছিলে বমি কৰিবলৈ লৈছিলে সৰুতে যাওঁতে আমি বাছত উঠি প্ৰায় আমি ছিট নেপাইছিলোঁৱেই আৰু চিট বাছৰ ছিটবিলাক আমাৰ তেতিয়া আছিলে কাঠৰ তক্তাহে আছিলে তেতিয়া আমাৰ সৰুতে বাছবিলাক আছিলে বাছখন আগত মাথা মাথা লগা আছিলে মাথাটো দীঘলকৈ ট্ৰাকৰ ষ্টাইলৰ আছিলে এতিয়া ট্ৰাকৰ ষ্টাইল আছিলে মাথা লগা আছিলে আৰু সেই বাছত যাওঁতেনে আমি চিট নাপাওঁ আমি একেবাৰে তলত তলৰ হিত বডিত বডিতহে বহিছিলোঁ তাৰমানে আৰু সেইকাৰণে বহুত তাৰমানে বমি ভাবো হৈছিলে আমি টাউনত কিবা এটা আমাৰ মেইন নগৰৰ পৰা আমাৰ গাঁৱলৈ ছয় কিলোমিটাৰ হয় নগৰলৈ আমি যাওঁতে টাউনলৈ আমি যাওঁতে আমি কিবা এটা আহিছে বুলি ক'লে চাবলৈ গৈছিলোঁ প্ৰায় বাছত সেই বমি চমি হোৱাৰ কাৰণে উঠিবলৈ মনো যোৱা নাছিলে উঠিলে আমি প্ৰায় খিড়িকীৰ কাষত উঠিবলৈ মন কৰোঁ ভা যে হাৱাটো খাই যাবৰ কাৰণে হাৱা খাই গ'লে তাৰমানে বমিটো নহয় আৰু এই কাষত ওচৰত ধৰি লওক যাওঁতেনে আমি যদিও ছয় কিলোমিটাৰ গৈছিলোঁ যদিও বহুত ৰাস্তা বুলিয়েই আমি ভাবিছিলোঁ আৰু চাই গৈছিলোঁ কি কি আছে কি কি নাই দেখি দেখি চাই যাবৰ কাৰণে ক'ত কি গছ নদী বা খেতি এইবিলাক চাই যাবৰ কাৰণে আমি খিড়িকী কাষত বহিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমি সেইবিলাক ভ্ৰমণ কৰোঁতে আমি সেইবিলাক মনত থাকি গ'ল আৰু কিছুমান বমি হোৱা বা মানুহৰ হেঁচা ঠেলা আৰু বাছত উঠিবলৈ লওঁতেনে বাছ আমাৰ তেতিয়া দিনত দিনটোত দুখন বা তিনিখনহে বাছ আছিলে আমি এখন বাছ পাবৰ কাৰণে বহুত আগৰ পৰাই ৰৈ থাকিবলগীয়া হৈছিলে ৰাস্তাত ৰৈ ৰৈ আমি বাছত যাওঁ গৈ এটা কামহে আমি বাছত উঠি গৈ দিনটোত এটাহে কাম কৰি আহিব পাৰোঁ আৰু আৰু দিনটোত বেলেগ কাম কৰিবলৈ নাপাওঁগৈ আৰু এতিয়া আমি দিনটোতেই বাছত গৈও টাউনত কামখিনি কৰিও বা সেইকা এতিয়া ঘৰত আকৌ কিছুমান কাম কৰিব পাৰোঁ আগতে সেই তেনেকৈ নাছিলে সেইবিলাক দিনৰ কথাবিলাক এতিয়া মোৰ মনত পৰি থাকে কেনেকুৱা এটা দিনত আমি বাছত উঠিছিলোঁ ৰাস্তা পদূলি বেয়া আছিলে বাছ উঠিবলৈ যাওঁতেনে বহুত কষ্টত উঠিছিলোঁ চিট নেপাইছিলোঁ বাছ বাছৰ কণ্ডিশ্যনবিলাকো ভাল নাছিলে সেইবিলাক মনত আছে এতিয়াৰ বাছৰ আৰু তেতিয়া বাছ বহুত বেলেগ আৰু বাছত উঠা সেইবিলাক মনত থাকি গ'ল আৰু যেনেকৈ আমি ইমান কষ্টৰ মূৰত বাছত উঠি যে দিনবিলাক পাৰ পৰাালো সৰুতে টাউনত কিবা এটা থিয়েটাৰ আহিছে বা খেল প্ৰতিযোগিতা হৈছে বুলি ক'লে আমি বাছতেই গৈছিলোঁ আৰু বাছতেই আহিছিলোঁ দিনটোৰ কাৰণে আমি যাবলগীয়া হয়